মই ভ্ৰমণ কৰিবলৈ স্বামীৰ লগতে বিচাৰিম কিয়নো স্বামী মোৰ স্বামীৰ উপৰিও তেখেত মোৰ বন্ধুও হয় এজন ভাল বন্ধু যাক মই সকলো কথা খুলি ক'ব পাৰোঁ আৰু বিশেষকৈ তেখেতে মোক বহুত ভালকৈ বুজি পায় মোৰ ভাল লগা বেয়া লগা মই কি ভালপাওঁ কি বেয়া পাওঁ সেই সকলোবোৰ তেখেতে খুব ভালকৈ বুজি পায় মই নোকোৱাকৈয়ে তেখেতে বুজি পায় যে মই কোনটোত ভাল পাইছোঁ কোনটো বেয়া পাইছোঁ তেখেতে বুজি পাই আৰু ফুৰিবলৈ গ'লেতো বন্ধুৰ লগত খুব ভালেই লাগে আৰু তেখেত মোৰ স্বামী লগতে এজন ভাল বন্ধুও হয় গতিকে মই তেখেতৰ লগত ফুৰিবলৈ গৈ সুখ অনুভৱ কৰিম সুখী হ'ম তেখেতৰ লগত সময় কটাই মোৰ ভাল লাগিব গতিকে মই তেখেতৰ লগতেই ভ্ৰমণ কৰিবলৈ বিচাৰোঁ